হেল্ল' হেল্ল' হেল্ল' দাদা এই মোক আলু দু দুই কেজি লাগিছিলে আৰু মৈদা দুই কেজি মিঠাতেল ৰিফাইন এটা এটা আৰু চুজি দুই কেজি কিমান হ'ব কওকচোন অঁ ডিছকাউণ্ট হ'ব নাই বাৰু দাদা অঁ ঘৰতে দিবহিনে পৰ্বতীয়া এল চি দাস পথ অঁ হ'ব বাৰু অঁ হ'ব হ'ব হ'ব হয়